অসমৰ উল্লেখযোগ্য স্মৃতি সৌধবোৰ হ'ল এক নম্বৰতে আমাৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ তাৰপিছতে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ তাৰপিছতে আপোনাৰ এই বিভিন্ন ধৰণৰ মন্দিৰ ঠায়ে ঠায়ে আছে মন্দিৰ মছজিদ নামঘৰ এইবিলাক হ'ল স্মৃতিসৌধ আৰু ধৰ্মীয় ঠাই ইয়াৰ ভিতৰত আৰু দুৰ্গাবোৰো আছে দূৰ্গা যেনে লাচিত বৰফুকনৰ দুৰ্গা আৰু এখান এই জ্যোতিপ্রসাদ আগৰৱালাৰ স্মৃতিসৌধ এইবিলাক আছে আৰু সংগ্ৰাহালয় আছে এনেই আপোনাৰ ছায়েঞ্চ মিউজিয়াম এই ছায়েঞ্চ মিউজিয়ামতো দুটাই আছে নেকি এটা এইটো খানাপাৰাত আৰু এটা তাতে আছে আমবাৰীত আমবাৰীত আছে ছায়েঞ্চ মিউজিয়াম আৰু কলাক্ষেত্ৰটো আছে কলাক্ষেত্ৰটো বহুত উল্লেখযোগ্য হৈছে কলাক্ষেত্ৰ সংগ্ৰাহালয় আছে তাত হেৰি আছে ধৰ্মীয় অনুষ্ঠানৰ ধৰ্মীয় বস্তুবোৰ আছে শংকৰদেৱৰ এনেকে বহুতো ৰাজপ্ৰসাদো আছে গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো গুৱাহাটীত দৌলগোবিন্দ মন্দিৰত ভগৱান শ্ৰী কৃষ্ণৰ দৌলমন্দিৰ হিচাপত মানে ফাকুৱাত ডাঙৰ অনুষ্ঠান কৰা হয় তাত বিভিন্ন ধৰণৰ মানুহে আহে আৰু তাত ভোগ শৰাই আদি দিয়ে আগবঢ়াই দিয়ে আৰু মন্দিৰবিলাকতো কামাখ্যা মন্দিৰতো অম্বুবাচী মেলা ডাঙৰকৈ হয় ভালকৈ বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহি ইয়াতে সাতদিন পৰ্য্য়ন্ত থাকে আৰু মেলা চাই মেলি বিভিন্ন ধৰণৰ ধৰ্মৰ ধৰ্মৰ অনুষ্ঠান পাতে আৰু এইবিলাক বিষয়ত চৰকাৰে বহুত সহায় সহযোগিতা কৰি দিছে আৰু চৰকাৰৰ অনুদানৰ মাজতে এই মন্দিৰটো মছজিদ আৰু ধৰ্মীয় নামঘৰ এইবিলাকত কামবিলাক চলি আছে অনুষ্ঠানবিলাক চলি আছে